হেল্ল' বোনো হেল্ল' হেল্ল' হেল্ল' এই গুটলুং বজাৰৰ ওচৰতে আছে অ' চাৰিআলি হয় হয় হয় আছে হয়

হয় হয় আছে আছে আপুনি কোৱা গোটেইখিনি চবজিয়ে মোৰ দোকানত আছে বাৰু দামবিলাকতো এতিয়া অলপ কমিছে আগতকৈ হ'লেও ত্ৰিছ টকা চল্লিছ টকা বিন চল্লিছ টকা ফুলকবি ত্ৰিছ টকা বান্ধাকবি বিছ টকা উলকবি ত্ৰিছ টকা আলু বিছ টকা এনেকৈ দি আছোঁ

অ' আচ্ছা হ'ব হয়

হয় হয় হয়

হয় হয় হয় ঠিক আছে আপুনি আহক হয় আপুনি আহক হয় আপুনি আহক মই সৰহকৈ ল'লে মই অলপ কমাই দি আপোনাক বস্তুখিনি মিলাই দিম আপোনাক আপুনি আহক বিলাহী বিলাহী আছে আছে বিলাহী চল্লিছকৈ হয়

অ' লোকেল হ'ব হ'ব লোকেল বিলাহী হ'ব হয় জলকীয়া আছে

হয় হ'ব হ'ব হ'ব হ'ব ঠিক আছে আপুনি আহক